মোৰ প্ৰিয় মাছ বুলিবলৈ বলিয়ৰা মাছটোৱেই আটাইতকৈ প্ৰিয় কাৰণ সেই মাছটো খাবলৈ বহুত সোৱাদ হয় আজিকালি বজাৰত বহুত ভেজাল মাছো পায় চালানি মাছ পায় কিন্তু বৰিয়লা মাছৰ আজিলৈকে চালানি ওলোৱা নাই বৰিয়লা মাছ সদায় লোকেল মাছেই গতিকে সেই মাছটো মোৰ আটাইতকৈ প্ৰিয় আৰু ইয়াক পাবলৈ অলপ জটিলো হয় বজাৰত যেতিয়া বৰিয়লা মাছ উলিয়ায় মই তাৰ দুটামান হ'লেও মাছ কিনিমেই কাৰণ মই বহুত ভাল পাওঁ এই মাছটো খাই বাহু মাছো খাই ভাল পাওঁ কিন্তু বাহু মাছ লোকেল বাহু পাবলৈ টান গতিকে মানুহে বেপাৰীয়ে বজাৰত চালানি মাছ বেচে কাৰণে আমি মই বৰকৈ সেই মাছ নিকিনো খাবলৈ সোৱাদ নাথাকে মানুহে সাধাৰণতে যিটো লোকেল মাছ সেই মাছটোৱেই খাবলৈ বিচাৰে কাৰণ তাৰ পৰা পুষ্টিকৰ পুষ্টি পায় প্ৰ'টিন পায় কিন্তু বজাৰত যিবোৰ মাছ বেচে সেই মাছবোৰ কেতিয়াও লোকেল নহয় সেইটো সদায় চালানিয়ে হয় গতিকে সেই মাছটো খোৱাৰ পৰা আমি বিৰত থকাহে উচিত কাৰণ তাত যিবোৰ দৰব দি সিহঁতক ডাঙৰ দীঘল কৰে সেইবোৰ মানুহৰ কাৰণে একোটা একোটা পয়জনতকৈ কোনো গুণ সৰু নহয় গতিকে আমি মাছৰ নামত আমি বিহ খোৱাতকৈ সেইবোৰৰ পৰা আমি আঁতৰি থকাই ভাল আৰু মোৰ ভাল লাগে পুঠি মাছ মোৱা মাছ কাৰণ সৰু সৰু মাছবোৰত কাঁইট নাথাকে মোৰ কাঁইটলৈ বহুত ভয় লাগে কেনেবাকৈ ডিঙিত লাগি ধৰিলে কাঁইট কি হ'ব সেই চিন্তাই মোক আমনি কৰে গতিকে মই এইবোৰৰ পৰা আঁতৰি থাকিবৰ কাৰণে সদায় কাঁইট নথকা মাছহে খাওঁ